হেল্ল' স্পিংভেলীৰ পৰা কৈছেনে হয় মোক চিকেন ৰোল লাগিছিল হয় তাত এক্সট্ৰা মেয়'নিজ দিব হয় মোৰ ঠিক ঠিকনা হৈছে ঊষানগৰ বাইলেন নম্বৰ পাঁচ হাউচ নাম্বাৰ চেভেণ্টিন ধন্যবাদ